হেল্ল' ক'ত লাগিছেনো এইটো চাৰি আলিৰ কাপোৰৰ দোকানত লাগিছেনে অঁ মোক এই বিয়াৰ কাৰণে এক কাপোৰ লাগিছিলে পাটৰ মুগাৰ নুনী পাট গাৰি পাটৰ অৰজিনেল অৰজিনেল অৰজিনেল আৰু এতিয়া কিমান দামৰ মানে কিমান কিমান কিমান দাম বা অঁ

সিমান দিব নোৱাৰি হেৰি দিবা এই কি বোলে মেইন পাটৰ চেটটোত আঠ হাজাৰ দিম আৰু বাকী গাৰি দিয়াত পাঁচ হাজাৰ নুনী পাটত তিনি হাজাৰ এনেকৈ দামটো মিলাই যদি ল'ম আঁ মই যাম দিয়া এদিন চাৰি আলিৰ কোনখিনিতনো দোকান চ'কতে নে

অঁ কোন দিনা যাম অঁ সদায়তো খোলা থাকে দোকান অঁ এতিয়া অহা ৰবিবাৰ মানে যাম দিয়া বিয়াৰ আগে আগে অঁ আৰু গামোচা আছে নি গামোচা অঁ পাটৰ গামোচা অঁ পাটৰ গামোচা লাগিব আৰু সৰু ফুলৰ তাঁতী শালৰ গামোচা আছে যদি সেইবিলাকো আনিব লাগিব অঁ অঁ সেই সেই হিচাপে দামটো মিলাই ল'বা

অঁ এতিয়া পিছে এৰো নিকি